নিশ্চয় নতুন প্ৰজন্মক কেৱল চাকৰিৰ আশা কৰি নাথাকি ব্যৱসায়ৰ প্ৰতি আগ্ৰহী কৰাটো দৰকাৰী বুলি আমি অনুভৱ কৰোঁ যিহেতু চৰকাৰৰ হাতত ইমানখিনি ক্ষমতা বা শক্তি নাথাকে যে সমূহ শিক্ষিত যুৱক যুৱতীক এটা চৰকাৰী সংস্থাপন দিব পাৰে গতিকে আমি নিজে স্বাৱলম্বী হ'ব পৰাকৈ বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় আমি কৰাটো উচিত বুলি অনুভৱ কৰোঁ যেনেকৈ আমি মৎস্য পালন কৰিব পাৰোঁ ব্ৰইলাৰ আমি ব্যৱসায় ভিত্তিক হিচাপে পোহপাল কৰিব পাৰোঁ বা আমি গোপালন কৰিব পাৰোঁ বা আমি ঠিক তেনেকৈ ছাগলীও আমি ব্যৱসায় ভিত্তিত পোহপাল দিব পাৰোঁ বা আমি বিভিন্ন ধৰণৰ থলুৱা শাক পাচলিৰ ব্যৱসায়ে হওক চাহপাতৰ ব্যৱসায়ে হওক ধানৰ ব্যৱসায়ে হওক বা বিভিন্ন ধৰণৰ আমি সৰু সুৰা ব্যৱসায় কৰি আমি স্বাৱলম্বী হ'ব লাগিব বা আমি নতুন প্ৰজন্মক অকল চাকৰি আশা নকৰি এনেকুৱা সৰু সুৰা বৃত্তিমূলক কাম কৰিবলৈ আমি উৎসাহিত কৰিব লাগিব